হেল্ল' হয় প্ৰণামী শৰ্মা হয়নে বালি চাপৰিৰ হয় আপোনালোকৰ এটা নিউজ পাইছিলোঁ গড়মূৰৰ হস্পিটেলৰ বিষয়ে তাত কিবা ঘটনাটোৰ বিষয়ে অকণমান জনাব পাৰিব নেকি বাৰু হয় আৰু তাত তেওঁলোকে পুলিচে কি তদন্ত কৰিছে তাৰ বিষয়ে অলপ জনাবচোন ইয়াৰোপৰি আৰু তদন্ত আৰু কোনোবা আছে নেকি আপুনি ভাবে নেকি তেনেকৈ হয় প্ৰণামী আপুনি বা আপোনালোকৰ গাঁৱৰ স্থানীয় ৰাইজে এই ঘটনাটোৰ আঁৰৰ মানে ৰোগীজনৰ যে মৃত্যু হ'ল সেই কথাটো আপোনালোকে মানে ডক্টৰৰ কিবা ভুলৰ বাবে হৈছে বুলি ভাবেনে নে তেওঁ মৃত্যু হ'বলগীয়া আছিল বুলি গাঁৱৰ স্থানীয় ৰাইজে মানে ভাবিছে হয় প্ৰণামী ইয়াৰ লগতে আপুনি এটা কথা জনাওকচোন আপোনালোকৰ গাঁৱৰ ৰাইজে বা আপুনি হ'লেও যিমানখিনি জানে আছে এই চিকিৎসা মহাবিদ্যালয়খনৰ বিষয়ে তেওঁ সেই ডক্টৰজনৰ যোনজন ৰোগী মৃত্যু হৈছিল সেই তেওঁক চিকিৎসা কৰা ডক্টৰজনৰ কিবা ভুল আছে বুলি ভাবে নেকি বা তেওঁ আগতে মানে এনেকুৱা কিবা ৰেকৰ্ড আছিলে নেকি যে তেওঁৰ হাতত এনেকুৱা আৰু কিছুমান হৈছে ঘটনা হয় প্ৰণামী শৰ্মা আপোনাক ধন্যবাদ জনাইছোঁ আপুনি বহুখিনি বহুমূলীয়া তথ্য প্ৰদান কৰিলে